হেল্ল' হেল্ল' অঁ হেল্ল' মই এই ৰাণাগাঁৱৰপৰা কৈছিলোঁ দুলুমণি শইকীয়া এই গৰু আছে চাৰিজনীমান সিহঁতৰ কাৰণে এনেই হেৰিয়লে বাৰু ভুচি চুচি এনেকৈ আনোঁ কেতিয়া বাৰিষাৰ পাছত আহে নহয় দৰৱ পাতি এইখিনি আহিছে নেকি মই পোৱা নাই মানে পাব বিচাৰোঁ

বাকী গৰু হাঁ ইঞ্চুৰেঞ্চ কৰি থোৱা আছে অঁ কৰি থোৱা আছে হয় মই ইঞ্চুৰেঞ্চ কৰা আজি দুবছৰমানেই হ'ল নাই মৰা নাই মৰা মৰিলে খবৰ দি তাত খবৰ দিব লাগিব নহয় অঁ পইচাটো তেতিয়া দিব গোট আছে গোট আছে ৰচিদখন লৈছোঁ লৈছোঁ অঁ মই বিঘাখিনি গম পাওঁ মানে আৰু অঁ ছাগলীৰো মানে কিছুমান অসুখ হয় লগ এনেই ঘনাই অসুখখিনি কেতিয়াবা খুব হেৰি পনীয়া পনীয়া হাগে আৰু পেট ওখহে তাৰপাছত দৰৱ খোৱাওঁ দৰৱ খোৱাওঁ ডক্তৰ দৰৱ খুৱাওঁ তেনেকৈ ভাল হয় বাৰু অঁ আৰু হেৰিয়ৰপৰা ভেটেনেৰিৰপৰা হেৰিও দিয়ে নহয় দৰৱো দিয়ে তাৰপিছত গৰুৰ কাৰণেও গৰুৰ মানে হেৰি এই হেৰি এটা হয় এনেকৈ অকণমান অকণমান চেকুৰা চেকুৰা নিচিনাকৈ তেজ যোৱা তেনে অঁ তেনেকুৱা অঁ তেনেকুৱা অসুখ হ'লেও তেখেতসকলে দৰৱ পাতি দিয়ে অঁ অঁ

অঁ অঁ অঁ ৰাখিছোঁ বাৰু হয় নহয় মানে অকল ডক্তৰৰ পৰামৰ্শমতে নেথাকোঁ এতিয়া মহৰ কাৰণে আঁঠুৱা তৰি দিছোঁ

গৰু গৰু ছাগলী চবৰে আঁঠুৱা আৰু চাফা কৰিব লাগে চাফা কৰোঁ মানে ৰাতিপুৱা ধুনীয়াকৈ চাফা কৰি মূতা জেগাবিলাকত বালি চালি পেলাই মেলি শুকানত কেনেকৈ ৰাখিব পাৰোঁ সেইটো চিন্তা কৰোঁ কৰোঁও তেনেকৈ গোটৰপৰা আমি অঁ এতিয়া এই বাৰিষাৰ পাছত বেজী দিলেহি এনেই গাভিনীৰ যিবোৰ গৰু গাভিনী হৈ থাকে সেইবিলাকক দিয়া নাইকিয়া এতিয়া কিন্তু গাভিনী নোহোৱা গৰুবিলাকক বেজী দিছে অঁ তাৰপাছত অঁ সেইটো আমাৰ আছে মোৰ ছাগলীও আছে দহ পোন্ধৰজনীমান আৰু গৰু আছে চাৰিজনী তাৰপাছত আৰু এই চব চবকা বেমাৰ যিটো সেইটো কাৰণে মানে দৰৱ পাতি দিছে অঁ দৰৱ খুৱাই আছোঁ দৰৱ খুৱাই আছোঁ আৰু হেৰি হয় এই গৰুজনী যেতিয়া জগে জগাৰ পাছত আমি খবৰ কৰোঁ গাখীৰটো অকণমান বেছিকৈ ওলোৱা ওলাবলৈ কি কৰিব লাগে তেনেকৈ কৰিলেও আমাক কৈ দিয়ে দৰৱ খোৱাবলৈ তেখেতসকলে সেইটো দৰৱ আকৌ আমাক শিকায়েই দিয়ে বাৰু এই আমুকটো আমুকটো এনেকৈ মিলাই পেলাই খোৱাব সৰহকৈ ওলালে অঁ আৰু পৰামৰ্শও দিয়ে বাৰু গৰু আমাৰ চাৰিজনী চাৰিজনী আছে শুনিছোঁ শুনিছোঁ অঁ অঁ জালহে হ'ব অঁ মই বৰ্ণ শংকৰ কৰিছোঁ এজনী বৰ্ণ শংকৰজনী এনেই হেৰি কৃত্ৰিম প্ৰজনন অঁ কৃত্ৰিম প্ৰজনন গাখীৰ চাখীৰ ঠিকেই ওলায় আৰু জানিবলগীয়া আছে বাৰু এনেকে এই কেতিয়াবা মানে হেৰি হয় গৰুবিলাকৰ এই জ্বৰ উঠে জ্বৰ অঁ জ্বৰ উঠে তাৰপিছত এই খুব কঁপে মানে আৰু খুব হেম্বেলিয়ায় সেইটো বিষয়েও আপোনাৰ যোগে এদিন যাম বাৰু আপোনাৰ যোগে সেইটো ডক্তৰক কথাটো সুধি আহিব লাগিব মানে অঁ অঁ অঁ এই হেৰিয়ত অঁ খৰালিমহীয়া বৰ বিক্ৰী নহয় কিন্তু এই বাৰিষা পাছত বেমাৰবিলাক হয় অঁ বানপানী হয় অঁ আৰু হেৰি হয় মানে বানপানী হ'লে যিমান নহ'লেও মানে অলপ হেৰি হয় এই খোৱা খাদ্যটো অকণমান কমি যায় নহয় ঘাঁহ চাঁহ তেনেকৈ মুকলিকৈ খাবলৈ নেপায় এতিয়া গৰুবিলাক অকণমান ক্ষীণায়ো আৰু ঢেৰ বেমাৰ হেৰি আক্ৰমণ কৰিবলৈ সুবিধা পায় অঁ অঁ অঁ আমি সেইকাৰণে আগতীয়াকৈ অঁ হেৰি বস্তুখিনি আমি যোগাৰ কৰিয়ে থওঁ অঁ দিগদাৰ হয় অঁ অঁ যোগাযোগ কৰি থাকিম বাৰু অঁ হ'ব অঁ